অঁ হয় লাগিছে কওকচোন অঁ কওকচোন বাৰু

অঁ এতিয়া আপুনি ইয়ালৈ নাহিলে দিবপৰা নহ'ব নহয় এতিয়া পাৰিলে আপুনি এপাক আহি যাব লাগিছিলে ইয়ালৈ অঁ আপোনালোকৰ ওচৰত এনেই ফাৰ্মাচী আছে নাই বাৰু অঁ ক'ত আছে অঁ আপুনি এই ফাৰ্মাচীৰপৰাই সেই আনি সেই দৰব খাওক জ্বৰ তাৰপৰা কাঁহৰ এই কফ চিৰাপ কফ চিৰাপটো খাব তাৰপৰা তেনেকৈয়ে আনি খাই চাওক তাৰপিছত যদি ভাল নাপায় কাইলৈ আকৌ মোৰ ওচৰলৈ এপাক আহি যাব আপুনি এই বিষৰ জিঅ'দ'লটো খাব

আৰু লগতে গেছৰ টেবলেট খাব হয় হয় অঁ গেছৰ টেবলেটটো খালী পেটত খাব অঁ অঁ ধেমাজিৰ মই পাঁচ নম্বৰ ৰুমত থাকোঁ

চাৰে দহমান বজাত আহিলে লগ পাব

অঁ ঠিক আছে হ'ব তেতিয়াহ'লে এতিয়া অঁ অঁ